হেল্ল' হেল্ল' এইটো অ'লা এজেঞ্চিত লাগিলেনে ফোনটো অ'কে একচোৱেলি আজিৰ ডেটত মই এটা কেব বুকিং কৰাইছিলোঁ আপোনালোকৰপৰা আজি দুপৰীয়া দুটামান বজাতে মই কেবটো বুকিং কৰিছিলোঁ কিন্তু আমাৰ আজি ঘৰত এটা প্ৰব্লেম হৈ গ'ল মানে ঘৰৰ এজন মানুহৰ গাটো বেয়া হৈ গ'ল সেইটো কাৰণে মোৰ কেবটো কেঞ্চেল কৰিবলগীয়া হৈছে তো আপোনালোকে বেয়া নোপাব কেবটো হঠাতে কেঞ্চেল কৰিবলগীয়া হৈছে মোৰ কিবা বিশেষ কাৰণত তো মই ক'ব বিচাৰিছিলোঁ মইতো এডভাঞ্চ দি দিছিলোঁ অলপমান দুহেজাৰ টকামান আপোনালোকৰ এডভাঞ্চ দিয়া হৈছিলে কিন্তু এতিয়া মইতো যাব নোৱাৰিছোঁ তো মোৰ এডভাঞ্চ দিয়া টকাটো ৰিফাণ্ড কৰিব পাৰিব নেকি আপোনালোকে অঁ পাৰিব ন ঠিক আছে তো আপুনি মোক যদি ৰিফাণ্ড কৰা টকাটো আপুনি মোক ফোনপে' য়া গুগল পে'ত দিব পাৰে ঠিক আছে মোৰ এইটো নাম্বাৰত ফোনপে' গুগল পে' দুয়োটাই আছে আপুনি মোক দি দিয়ক আৰু আৰু এটা কথা ন আজিকালিতো ফোনপে' গুগল পে'ত কিবা প্ৰব্লেমো হৈ থাকে তো চাৰভাৰ ডাউনৰ কাৰণে নাহিবও পাৰে মই আপোনাক মোৰ একাউণ্ট নাম্বাৰটো দি দিম আপুনি মোক একাউণ্ট নাম্বাৰত ঘূৰাই দিব টকাখিনি অঁ অঁ অঁ ঠিক আছে মই আপোনাক বেংকৰ ডিটেইলছটো অঁ আৰু একাউণ্ট নাম্বাৰ গোটেইখিনি মই আপোনাক হোৱাটছএপৰ যোগেদি মই পঠিয়াই দিছোঁ অঁ আপুনি মোক তাতে ৰিফাণ্ড কৰি দিলে হ'ব অ'কে আজিৰ ডেটৰ ভিতৰত কেইটামান বজালৈকে আপুনি ৰিফাণ্ড কৰিব অঁ অঁ অঁ ইভিনিঙৰ ভিতৰত ৰিফাণ্ড কৰি দিব ন ঠিক আছে তেনেহ'লে মোক আপুনি ইভিনিঙৰ ভিতৰতে ৰিফাণ্ড কৰি দিব টকাখিনি অ'কে ঠিক আছে থেংক ইউ